দহ লাখ ন হা হাজাৰ নশ নিৰান্নব্বৈ আঠ লাখ আঠাশী হাজাৰ নশ নিৰান্নব্বৈ ন হাজাৰ নশ নিৰান্নব্বৈ এক লাখ পঞ্চাছ হাজাৰ পাঁচশ পঞ্চাছ বিছ লাখ